বাদ্যযন্ত্ৰৰ লগত গীত গোৱা বুলি ক'লে আকৌ হেৰি টোকাৰী গীতৰ লগত টোকাৰীখনতো প্ৰয়োজন হয়েই তাৰপৰা বিহু গীতত ঢোল বাঁহী পেঁপা গগনা এইখিনি সামগ্ৰী থাকিলে ভাল লাগে আৰু গীত গাই

কেতিয়াবা ঢোলক যিখিনি প্ৰয়োজনীয় বস্তু মানে বাদ্যযন্ত্ৰ সামগ্ৰী থাকিব লাগে আধুনিক গীতৰ লগত গোটেইখিনিে থাকিব লাগে হাৰমনিয়ামখন লাগেই প্ৰয়োজন হয়েই প্ৰথম গীত শিকোঁতে আৰম্ভণিটোৱেই হৈছে হাৰমনিয়ামখনৰ লগত হাৰমনিয়ামখন শিকি ল'লেহে আপোনাৰ গীতটো মানে ভালকৈ হেৰি হয় গাব পাৰি আকৌ দিহানাম গাবলৈ গ'লে ধৰক দিহাানামৰ লগতো নেগেৰাযোৰ লাগেই কাৰণ দিহা নামো গোৱা হয় নামঘৰত বা ক'ৰবাত মানে এনে গীত হেৰি কৰিবলৈ সময়ত বাদ্যযন্ত্ৰ বহুত আছে এতিয়া বাদ্যযন্ত্ৰ ক'বলৈ গ'লে মনতেই নপৰা হৈ যায় যেতিয়া প্ৰয়োজন হয় তেতিয়াহে আকৌ সেইখিনি মনত পৰে যে আমুকটো থাকি আহিলে বুলি কিন্তু এতিয়া আপোনাৰ ক'বলৈ গ'লে সেইখিনি মনতে নাহে সেইটোৱেেই বৰ দিগদাৰ বিহু গীতৰ সময়ততো ঢোলটো বহুত প্ৰয়োজন হয় ঢোলটো নহ'লে বিহু গীতৰ একো অৰ্থৱে নাথাকে ঢোল আৰু পেঁপাটো ঢোল পেঁপা প্ৰয়োজন হয়েই তাৰপৰা আধুনিক গীতত হেয়া কী বোৰ্ডখন লাগিবই কীবোৰ্ডখন নহ'লে একো গীতৰ হেৰিয়েই নাহে কী বোৰ্ডখন বিশেষকৈ প্ৰয়োজন হৈ যায় তেতিয়া আধুনিক গীতত বা বিহু গীততো আজি কী বোৰ্ডখন লাগেই প্ৰগ্ৰেমত

বা বৰগীতত আপোনাৰ তাল খ তাল খোল সেইকেইটা প্ৰয়োজন হয় বৰগীত গাবৰ সময়ত তেনেকৈয়ে গীত পৰিৱেশন কৰা হয় বাদ্যযন্ত্ৰ সকলো আকৌ বাদ্যযন্ত্ৰকেইটা হ'লেও নহ'ব নহয় বাদ্যযন্ত্ৰ বজোৱা মানুহকেইজনতো লাগিব সেইকেইজনকো প্ৰয়োজন হয় বাদ্যযন্ত্ৰ গীত গাবলৈ সময়ত সেইকাৰণে সব প্ৰয়োজন মানে যিখিনি প্ৰয়োজন হয় পৰাপক্ষত সিমানখিনি ল'বলৈ চেষ্টা কৰা হয় গীত গাবলৈ যোৱা সময়ত তেনেকৈয়ে আৰু বিহুৰ সময়ত বিহু সময়তো বিহু ঢোলটো আৰু পেঁপা বাঁহী গগনা সেইকেইটাৰতো প্ৰয়োজন হয়েই ব'হাগ বিহু অহাৰ সময়ত ব'হাগ বিহুতো ঘৰে ঘৰে যেতিয়া বিহু মাৰিব যোৱা হয় তেতিয়া সেয়া সেই ঢোল পেঁপা গগনা তাৰপৰা আকৌ টকা সেইকেইটাও নিয়া হয় সেইকেইটা নহ'লে নহয়েই

সেয়ে ঢোলকটো প্ৰয়োজন হয় বাঁহী পেঁপা গ তাৰপৰা বিশেষকৈ কী বোৰ্ডখন বহুত প্ৰয়োজন হয় কী বোৰ্ড নহ'লে প্ৰগ্ৰেমত একো অৰ্থই নহয় কী বোৰ্ডখন লাগেই